দাদা এইটো পাছফট পাছপ'ৰ্ট নবীকৰণ সেৱা কেন্দ্ৰ হয়নে হয় আচ্ছা মোৰ পাছপ'ৰ্ট এখন বনাব লাগিছিল অহাকালি গ'লে পাম নেকি হয় নেকি ঠিক আছে ঠিক আছে তাৰমানে এই বাহিৰৰ বিশ্ববিদ্যালয় এখনত তাৰমানে নামভৰ্তি কৰাৰ কাৰণে এটা সুযোগ পাইছোঁতো তাৰ কাৰণে তাৰ তাৰ কাৰণে পাছপ'ৰ্ট এখন বনাব লাগিছিল অঁ অঁ ঠিক আছে অহাকালি যাম দিয়ক